অঁ হেল্ল' অঁ আপোনালোকৰ ঘৰতে এ কুকুৰা পাম নি বাৰু অঁ কুকুৰা মোক লাগিছিলে প্ৰায় এই দুই কেজি আঢ়ৈ কেজিমানত

অঁ কিমান মানৰ আছে কিমান মানৰ আছে

অঁ অঁ মোক তেনেহ'লে তেনেকুৱা দুটামান মই আনিবলে যাম

অঁ কেজি কুকুৰা চাৰিশ লয় ন অঁ অঁ অঁ ঠিক আছে বাৰু চাৰিশকে দিম বাৰু অঁ অঁ অঁ ঠিক আছে অঁ হ'ব হ'ব অঁ পাৰিলে ৰাতিপুৱা যাম